বাতৰি কাকত মোৰ অতি প্ৰিয় বাতৰি পঢ়াটো মোৰ দৈনন্দিন অভ্যাসগত কামৰ ভিতৰত এটা সেয়েহে আমাৰ ঘৰত সদায় পুৱাই এজন ল'ৰাই আহি বাতৰি দি থৈ যায়হি আৰু আমাৰ ঘৰত সদায় অসমীয়া প্ৰতিদিন কাকতখনেই লোৱা হয় বাতৰি কাকত ৰাতিপুৱা শুই উঠি বাতৰি কাকতখন পঢ়াটো সকলোৰে বাবে মই এটা ভাল অভ্যাস বুলিয়েই ভাবোঁ বাতৰি পুৱাৰ চাহকাপ হাতত লৈ বাতৰি পঢ়া আমেজেই বেলেগ বাতৰি কাকতক বৰ্তমান সময়ত আমি বাত যোগাযোগৰ এক উল্লেখযোগ্য মাধ্যম বুলি ক'ব পাৰোঁ বাতৰি কাকতত আমি বহুতো দেশৰ গোটেই সমগ্ৰ খবৰ আমি জানিব পাৰোঁ বাতৰি কাকতত আমি বিভিন্ন ধৰণৰ সামাজিক অর্থনৈতিক ৰাজনৈতিক আদি বিভিন্ন ধৰণৰ খা খবৰেই বাতৰি কাকত পূৰ্ণ হৈ থাকে ইয়াৰ উপৰি বাতৰি কাকতত আমি দেশৰ বিভিন্ন অঞ্চলত ঘটি থকা ঘটনা ক'ত কি হৈ আছে এই বিষয়ে আমি জানিব পাৰোঁ ইয়াৰ উপৰি বাতৰি কাকতৰ এটা মোৰ ভাল পোৱা শিতান হৈছে আপোনাৰ আজিৰ দিনটো ইয়াৰ বিষয়ে মই নিজৰ জানিব পাৰোঁ ইয়াৰ উপৰিও বাতৰি কাকতত বিভিন্ন খেলৰ বিষয়ে দিয়া হয় এই খেলৰ শিতানটো পঢ়াটো মই যথেষ্ট পঢ়ি ভাল পাওঁ ইয়াৰ উপৰি ইয়াৰ উপৰিও যোনটো সম্পাদকীয় পৃষ্ঠা এই সম্পাদকীয় পৃষ্ঠাত যোনটো যোনবিলাক তত্ত্বমূলক কথা দিয়া থাকে এইবিলাক পঢ়িও যথেষ্ট ভাল লাগে তাৰ উপৰিও য'ত আৰু এটা ভাল লগা বিষয় হৈছে বাতৰি কাকতসমূহত যোনটো দেওবৰীয়া শিতান থাকে এই দেওবৰীয়া শিতানত বিভিন্ন লোকে লিখা গল্প কবিতা এইবিলাক থাকে এইবিলাক পঢ়িও যথেষ্ট আমোদ পোৱা যায় ইয়াৰ উপৰিও বিভিন্ন শিশু শিতানবিলাক চায়ো যথেষ্ট আমোদ পোৱা যায় তাত বিভিন্ন সৰু সৰু কণ কণ শ শিশুৱে অঁকা ছবি কণ কণ শিশুৱে লিখা তেওঁলোকৰ নিভাঁজ গল্প তেওঁলোকৰ বিভিন্ন সাধু তেওঁলোকে লিখা বিভিন্ন কবিতাসমূহ প্ৰকাশ পায় এইবিলাক পঢ়ি আমি যথেষ্ট আমোদ পাওঁ ই এটা আমি আমোদৰ আহিলা হিচাপেও আমি বাতৰি কাকতক গণ্য় কৰিব পাৰোঁ বাতৰি কাকতসমূহত আমি বিভিন্ন এডভাৰ্টাইজমেণ্টবিলাকো পাব পাৰোঁ ইয়াত বিভিন্ন ধৰণৰ আমাৰ যদি কিবা সামগ্ৰী কিনিবলগীয়া থাকে এই সম্পৰ্কীয় আমি বাতৰি কাকত চাই নিৰ্ণয় কৰিব পাৰোঁ ইয়াৰ উপৰি বিভিন্ন এডভাৰ্টাইজমেণ্ট যেনে ডাক বিভিন্ন ডাক্তৰ ক'ত পঢ়িছে চাকৰি খবৰ ইয়াৰ ওপৰি ভাড়াঘৰ এইবিলাক খবৰো আমি বাতৰি কাকতৰ জৰিয়তে লাভ কৰিব পাৰোঁ